মই বিশেষকৈ বছৰটোৰ শৰৎ বা হেমন্ত ঋতুত ভ্ৰমণ কৰি বেছি ভাল পাওঁ কাৰণ সেইটো সময়ত অসমৰ যিটো আমাৰ যিটো জলবায়ু জলবায়ুটো অলপ ঠাণ্ডা হৈ থাকে যাৰ বাবে মানে আমাৰ কোনো এটা ঠাই ভ্ৰমণ কৰাত আমাৰ বিশেষ অসুবিধা নহয় সেই সময়ত মানে যিহেতু পৰিৱেশটো ঠাণ্ডা হৈ থাকে গতিকে চাৰিওফালে একদম এটা সুন্দৰ এটমচফিয়েৰ আৰু সেই সময়ত মানে যিটো যিকোনো ঠাইখনৰ সৌন্দৰ্য সেই সৌন্দৰ্যটো এটা সুন্দৰ হৈ থাকে সুন্দৰ পৰিৱেশ থাকে গতিকে যিহেতু সুন্দৰ পৰিৱেশৰ বাবে চবৰে আকৰ্ষণ হয় আকৰ্ষিত হয় গতিকে তেনে এটা পৰিৱেশ বা তেনে এটা সৌন্দৰ্য উপভোগ কৰিবলৈ বেছি ভাল সেইকাৰণে হেমন্ত বা শীত ঋতুত ভ্ৰমণ কৰাটো মই বেছি পচন্দ কৰোঁ লগতে সেইটো সময়ত যিহেতু বতৰৰ লগত যিহেতু আমি বতৰ চাই আমি ভ্ৰমণ কৰোঁ কেতিয়াবা বেছি গৰম হ'লে কিছুমান মানুহ অন্য ঠাণ্ডা ঠাইলৈ যায় গতিকে সেই সময়ত ঠাণ্ডা অঞ্চলৰপৰা যিহেতু সেই সময়ত ঠাণ্ডা থাকে গতিকে সেই ঠাণ্ডা সময়ৰপৰা আমি গৰম অঞ্চললৈ যাবলৈ বেছি ভাল পাওঁ গতিকে মোৰ বেলেগৰ লগত মোৰ চইজটো নিমিলে সেয়েহে মই সেই ঠাণ্ডা সময়ত অন্য ঠাই ভ্ৰমণ কৰি বেছি ভ্ৰমণ কৰাটো বেছি পচন্দ কৰোঁ বা বেলেগ ঠাইলৈ গৈ ভাল পাওঁ